মোৰ যিহেতু বৰ্তমান কৰ্মক্ষেত্ৰ বুলি ক'বলৈ গ'লে মই পঢ়ি থকা কলেজখনৰ বিষয়ে মই ক'ব লাগিব তাতে সংঘটিত হোৱা মোৰ কিছু কথাৰ বিষয়ে ক'ব লাগিব গতিকে মই এটা ঘটনাৰ বিষয়ে ক'বলৈ ওলাইছো যোৱা মাহৰ ফেব্ৰুৱাৰী মাহত ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ য়ুথ ফেষ্টিভেল আছিলে য'ত মই যাবলৈ সক্ষম হৈছিলো মোৰ কলেজৰ পৰা আৰ্ট এণ্ড ক্ৰাফ্টৰ টিমত মই গৈছিলো তাত আমি চাৰিদিন তাত থাকিলো কিন্তু সেই চাৰি দিন তাত থকাৰ বাবে প্ৰায় আমি ডেৰ মাহ জুৰি প্ৰেকটিছ কৰিবলগীয়া হৈছিলে সেই প্ৰেকটিছ কৰাৰ ফলত মোৰ অনলাইনৰ কম্পিটেটিভ এক্জামৰ এটা ক্লাছ লোৱা হৈ আছিলে আৰু সেই ক্লাছখিনি আৰু মোৰ কলেজৰ ক্লাছখিনি মই সম্পূৰ্ণৰূপে ত্যাগ কৰিবলগীয়া হৈছিলে যিখিনিয়ে মোৰ ষ্টাডিত বহুত বেয়াকৈ প্ৰভাৱ পেলাইছিলে আৰু যেতিয়া মই য়ুথ ফেষ্টিভেলৰ পৰা ঘূৰি আহিলো তেতিয়া মই দুয়োফালে মানে মিলাবলে কিবা অসুবিধা পাইছিলো এইফালে ক'ছিঙৰ ক্লাছ চলি থাকে এইফালে কলেজত ডেইলি ক্লাছ মই তেতিয়া মোক এই পৰিস্থিতিটোত ভালদৰে মোকাবিলা কৰিবৰ বাবে মোক প্ৰায় এমাহমান সময় লাগি গৈছিল কাৰণ ন'ট্চখিনি মই লিখিব পৰা নাছিলো সেইখিনি মই ন'ট্চখিনি এতিয়া যদি মই কওঁ যে মোৰ সেই পৰিস্থিতিটোত মই কেনেদৰে মানে নিজকে চম্ভালিছিলো তেতিয়া মই ক'ব লাগিব যে মই ন'ট্চখিনি সদায় লাইবেৰীত যেতিয়া ক্লাছ অ'ফ থাকে তেতিয়া কলেজৰ ন'ট্চখিনি লিখো আৰু ঘৰত আহি লৈ মই ভাত পানী খাই আগতে মই শু দুঘণ্টা সেই শুৱা টাইমখিনি মই সম্পূৰ্ণৰূপে মই ক'চিঙৰ ন'ট লিখা আৰু কলেজৰ ন'ট লিখাত মই লগাইছিলো আৰু তাৰ ফলত মই ন'টখিনি মোৰ প্ৰায় এমাহমানতে লিখি কমপ্লিট হৈছিলে আৰু যিখিনি মিছ ক্লাছ হৈ গৈছিলে সেই ক্লাছখিনি যিহেতু ক'ছিঙৰ ক্লাছখিনিও ৰেক'ৰ্ডেডহে আছিলে গতিকে মই সেই এমাহৰ ভিতৰতে মই গোটেই ক্লাছখিনি চাই তাক বুজি মই ল'ব পাৰিছিলো